এতিয়া আমি আমাৰ প্ৰিয় দৌৰবিদ বুলিলে আমি প্ৰথমতেই নাম ল'ব লাগিব আমাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱৰ আমি অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱেই আমাৰ হ'ল অতি প্ৰিয় এজন দৌৰবিদ আৰু শেহতীয়াকৈ আমাৰ দেশলৈ সুনাম কঢ়িয়াই অনা দৌৰবিদ বুলিলে আমি প্ৰথম নাম ল'ব লাগিব আমাৰ অসমৰ এগৰাকী সুযোগ্য সন্তান হীমা দাস হীমা দাস হীমা দাসে তেখেতে দুহেজাৰ চনত জন্ম গ্ৰহণ কৰিছিল আৰু এগৰাকী ভাৰতীয় দৌৰবিদ হিচাপে তেওঁ প্ৰথমগৰাকী প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ আৰু তেওঁ ধিং এক্সপ্ৰেছ নামেৰেও তেওঁক জনা যায় আৰু তেওঁ ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গ্ৰেমছ দুহেজাৰ ওঠৰত চাৰিশ মিটাৰ দৌৰত তেওঁ প্ৰতিযোগিতাৰ ৰূপৰ পদক পাবলৈ সক্ষম হৈছিল আৰু তেখেতে পঞ্চাছ দশমিক ঊনোৱাশী ছেকেণ্ডত সেই সময়ৰ সেই ৰাষ্ট্ৰীয় অভিলেখ গঢ়িব পাৰিছিল তেখেতৰ প্ৰাৰম্ভিক জীৱনৰ কথা আমি ক'ব লাগিব যিহেতু আমি দুহেজাৰ চনৰ ন জানুৱাৰী তাৰিখে তেওঁ নগাঁও জিলাৰ ধিঙত জন্ম গ্ৰহণ কৰিছিল আৰু তেখেতৰ পিতৃৰ নাম আছিল ৰঞ্জিত দাস আৰু মাতৃ আছিল জোনালী দাস তেওঁলোকৰ পৰিয়ালত ছগৰাকী সন্তানৰ ভিতৰত কনিষ্ঠতম তেখেতেই আছিল হীমা দাসেই আছিল কনিষ্ঠতম আৰু তেখেতে স্কুলীয়া শিক্ষা দিনৰে পৰা ফুটবল খেলিবলৈ আৰম্ভ কৰিছিল আৰু তেখেতক সেই খেল খেলৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল সেই সময়ত নিপেন দাস দেৱে আৰু সেই সময়ত এথেলেট এথলেটিক্সত অংশগ্ৰহণ কৰিবলৈও উদগনি যোগায় তেওঁ জিলা ভিত্তিত খেলত অংশগ্ৰহণ কৰাৰ পিছতেই তেওঁৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল আৰু তেওঁ প্ৰশিক্ষকে উন্নত প্ৰশিক্ষণৰ বাবে হীমাক গুৱাহাটীলৈ লৈ গৈছিল আৰু তেওঁ পৰিয়ালৰ বিষয়ে আপত্তি কৰিছিল যদি সৰু সজাই ষ্টেডিয়ামত প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰিছিল তেওঁ আৰু খেলুৱৈ জীৱনত তেওঁ দুহেজাৰ ওঠৰ চনত ফিনলেণ্ডৰ টেম্পায়াত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় এথলেটিকছ সন্থাৰ বিশ্ব চেম্পিয়ন প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু তেখেতে কমন ৱেল্থ গেমছত মহিলা শাখাত চাৰিশ মিটাৰ দৌৰত চাৰিশ মিটাৰ ৰিলে দৌৰ সম্পূৰ্ণ কৰিছিল আৰু চাৰিশ মিটাৰ দৌৰ প্ৰতিযোগিতাত তেওঁ ফাইনেল পৰ্যন্ত আগবাঢ়ি ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ভাৰতীয় দলত অংশগ্ৰহণ কৰি ফাইনেলত সপ্তম স্থান লাভ কৰিবলৈ তেওঁ সক্ষম হৈছিল আৰু তেওঁ চাৰিশ মিটাৰ ৰেচত সোণৰ পদক লাভ কৰিবলৈও সোণৰ পদক লাভ কৰি তেওঁ প্ৰথম গৰাকী ভাৰতীয় হিচাপে কৃতিত্ব অৰ্জন কৰিছিল আৰু দুহেজাৰ ওঠৰ চনত তেওঁ ইণ্ডোনেছিয়াত ৰাজধানী জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত দুহেজাৰ ওঠৰৰ মহিলা চাৰিশ মিটাৰ দৌৰ যি প্ৰতিযোগিতা প্ৰাৰম্ভিক পৰ্যায়তো তেওঁ একাৱন্ন ছেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি দ্বিতীয় স্থানত থাকি পৰৱৰ্তী পৰ্যায়লৈ নিবাচিত হৈছিল আৰু সেই দুহেজাৰ ওঠৰ চনৰ ছাব্বিছ আগষ্ট তাৰিখে তেওঁ আকৌ নিজৰ ৰাষ্ট্ৰীয় অভিলেখ ভাঙি পঞ্চাছ দশমিক উনোৱাশী ছেকেণ্ডত চূড়ান্ত প্ৰতিযোগিতাৰ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে তেখেতে আন্তৰ্জাতিক প্ৰতিযোগিতা যিবিলাক আন্তৰ্জাতিক প্ৰতিযোগিতা হৈছিল সেই প্ৰতিযোগিতাৰ দুহেজাৰ ওঠৰ চনত কমনৱেলথ গেমছত গ'ল্ড কষ্ট অষ্ট্ৰেলিয়া খেলৰ স্থান তাত মানে তেখেতে ষষ্ঠ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল চাৰিশ মিটাৰ দৌৰত তাৰপিছতে তেখেতে গ'ল্ড কষ্ট অষ্ট্ৰেলিয়াত সপ্তম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল আৰু টেম্পায়াৰ ফিল্ডলেণ্ডত তেখেতে প্ৰথম স্থান পাইছিল সেয়া আছিল দুহেজাৰ ওঠৰ

আৰু প্ৰথম তেওঁ চাৰিশ মিটাৰ দৌৰ দৌৰতে সেই পাবলৈ সক্ষম হৈছিল আৰু তেওঁ দুহেজাৰ ওঠৰ চনত চেম্পিয়ন গেমছ জাকার্ট পালেম্বাং ইণ্ডোনেছিয়াৰ তাত দ্বিতীয় স্থান চাৰিশ মিটাৰ পাবলৈ সক্ষম হৈছিল আৰু তেখেতে দুহেজাৰ ঊনৈছ ক্লাডনো মেম'ৰিয়েল এথলেটিক্স মীট চেক গণৰাজ্যৰ প্ৰথম দুশ মিটাৰত তেইছ দশমিক তিয়াল্লিছ ছেকেণ্ডত তেওঁ সেই পদক পাবলৈ সক্ষম হৈছিল আৰু তেখেতে বিভিন্ন পৰ্যায়ত তেনেকে পুৰস্কাৰ পুৰস্কৃত সন্মান পাবলৈ সক্ষম হৈছিল তেখেতে দুহেজাৰ ওঠৰ চনৰ ছাব্বিছ পঁচিছ ছেপ্টেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতেৰে অৰ্জুন বঁটা লাভ কৰিছিল আৰু অসম চৰকাৰৰ দ্বাৰা ক্ৰীড়া ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি লাভ কৰিছিল তাৰপৰা দুহেজাৰ ওঠৰ চনত চৌব্বিছ নৱেম্বৰ ইউনিচেফ ইউনিচেফৰ দ্বাৰা ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম যুৱৰাষ্ট্ৰদূত হিচাপেও নিযুক্তি তেওঁ পাইছে আৰু পোলেণ্ডত অনুষ্ঠিত হোৱা প্ৰজ্নাম এথলেটিক্স গ্ৰাফিট দুশ মিটাৰ দৌৰত তেওঁৰ স্বৰ্ণবিজয় হৈছিল ভোগেশ্বৰ বৰুৱাদেৱৰ পাছত হীমা দাস আন্তৰ্জাতিক পৰ্যায়ৰ পদক লাভ কৰাৰ অসমৰ একমাত্ৰ এথলেটিক্স আছিল তেওঁ দুহেজাৰ ওঠৰ চনৰ ছেপ্টেম্বৰ মাহত হীমা দাসে বিশ্বখ্যাত এডিডেছ কোম্পানীৰ সৈতে ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰিছিল আৰু দুহেজাৰ তেইছ চনত তেওঁক অসম চৰকাৰে অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ বঁটা প্ৰদান কৰে